এক শূন্য শূন্য শূন্য দুই শূন্য পাঁচ শূন্য তিনি পাঁচ তিনি ছয় সাত শূন্য পাঁচ সাত পাঁচ শূন্য সাত এক